যিহেতু অসমীয়া মই অসমীয়া খানা খাই ভালেই পাওঁ তাৰ উপৰি বেংগলী সম্প্ৰদায়ৰ লোকসকলৰ খানাবোৰো খাই ভালেই পাওঁ সিহঁতে অলপ মা মচলা বেছি ব্যৱহাৰ কৰে সেইটো বেংগলী সম্প্ৰদায়ৰ খানাবোৰ অতি টেষ্টি হয় খাবলৈ সিহঁতে সিহঁতে খানাবোৰ বনাওঁতে বহুত লাহে ধীৰে বনায় পূৰা বহুত মা মচলা দিয়ে আপোনাৰ খানাবোৰ মানে বহুত ধুনীয়াকৈ বনায় মই বেংগলী খানাৰ ভিতৰত ভালপোৱা কেইবিধমান হৈছে মাছ মাংস নিৰামিষ চবজি সিহঁতৰ নিৰামিষ চবজি সিহঁতৰ খাবলৈ খুবেই ধুনীয়া তাৰপিছৰটো এটা মোৰ ভাল লাগে খাই বেঙেনা ভাজি সিহঁতে বেঙেনা ভাজি বনাওঁতে ৰেচি বেলেগকৈ বনায় আমাতকৈ অকণমান বেলেগ সিহঁতে বেঙেনা ভাজি মই খাইয়ো পাইছো আৰু ঘৰত ট্ৰাই কৰিও পাইছো খাই অতি ভাল লাগে টেষ্টি হয় মই বেঙেনা ভাজিৰ এই ৰেচিপিটো অকণমান ক'বলৈ বিচাৰিছো যেনেকৈ সিহঁতৰ বেঙেনা ভাজি বনাওঁতে বেঙেনাবোৰ প্রথমতে গোল গোলকৈ কাটে বেঙেনাবোৰ গোল গোল কটাৰ পিছত সিহঁতে নিমখ দিয়ে হালধি দিয়ে দি বেঙেনাবোৰ অকণমান দেৰি পাত্ৰ এটাত লৈ অকণমান দেৰি সানি থৈ দিয়ে তাৰপিছত বেলেগ এটা পাত্ৰত চাউলৰ গুড়ি অকণমান লয় হালধি গুড়ি অকণমান দিয়ে ময়দা অকণমান দিয়ে ক'লা জীৰা দিয়ে আৰু কম পৰিমাণে পানী দি সানে সেইখিনি সানাৰ পিছত কেৰাহি বহায় কেৰাহি বহায় গেছত তেল দিয়ে মিঠাতেল দিয়ে মিঠাতেল দি তাৰ ওপৰত বেঙেনা ফ্ৰাইবোৰ নিমখ হালধি যিহেতু নিমখ হালধি সানি থোৱা বেঙেনা ফ্ৰাইবোৰ সেই আমি সানি থোৱা আধা মানে আমি সানি থোৱা হালধিবোৰ হালধি চাউলৰ গুড়ি বেচন সেইবোৰত অলপ চবিয়াই চবিয়াই কেৰাহিত দিয়ে কেৰাহিত দি দিপ কে ফ্ৰাই কৰে ফ্ৰাই কৰি দাইলৰ লগত খাবলৈ খুবেই ভাল লাগে